বাৰ জানুৱাৰী ঊনৈছশ পঞ্চাছ তেইছ জানুৱাৰী দুহেজাৰ চাৰি এঘাৰ জুন দুহেজাৰ দহ বা দহ জুলাই ঊনৈছশ সত্তৰ পঁচিছ অক্টোবৰ দুহেজাৰ পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ বিছ ফেব্রুচৱাৰী ঊনৈছশ দুহেজাৰ চৌধ্য